অঁ কি কৰিছ অঁ অঁ এই মই একো নাই কৰা হেৰি এই আজি ক'ৰবাত যাবিনি এই বহুত দিন ক'তো ওলাই কৰিও যোৱা নাই ব'ল নহ'লে সেই ধনশিৰি ৰিভাৰ বেংকৰ পৰা আহোঁগৈ অঁ যাব এই জ্যোতিকাকে বুলকে আৰু এই হেৰিকে কৈছোঁ ৰঞ্জিতকে কৈছোঁ সুধ এই তাত কিমান দেৰি কি হয় চাই কৰি লওঁচোন তাৰপিছত যদি সময় কি ক অঁ ওলাবি তেতিয়া ইভিনিং ৱাক কৰাও হ'ব ওলাই যোৱাও হ'ব

মই একো নাই কৰা একো কৰা নাই বাৰু হেৰি কি কয় তেতিয়া তই সুধি কৰি চাবি আৰু তেতিয়া আমি তালৈ গ'লে মানে ধৰ কিবা এটা খাবও পাৰিম অঁ সিহঁতক এই সুধি কৰি চা সিহঁতে যায় নে নাযায় আৰু তেতিয়া ফোনটো কৰি পেলানি তই আকৌ মোক কবি আকৌ অঁ আৰু সেই কেইটা বজাত ওলাই কৰি যাৱ তেতিয়া সে সেইটো কথাও কবি

সিহঁত ঘৰতে আছেহি বাৰু অ' মোৰ নাম্বাৰ নাই আকৌ তইয়ে কৰ তোৰ যদি নাম্বাৰ আছে

অঁ

অঁ ঠিক আছে অঁ খালি সেই কে হেৰি কেইটা কেইটা বজাত যাৱ সেইটো কথা ক'বি আকৌ মোক

অঁ অঁ তাৰপৰা মই ইহঁত ইহে অঁ ইহঁতকো সেই কৈ দিব লাগিব নহয় তেতিয়া টাইমটো কথা মোক আগত কৈ দিবি জনাই দিবি অঁ হ'ব দে